মই যোৱাকালি এখন শাৰী কিনিছিলোঁ কটনৰ শাৰীখন পিন্ধি খুব আৰাম লাগে এতিয়া তাতে গৰম গৰমত কটন শাৰী এনেও ভালেই লাগে ভাল লাগে আৰু শাৰীখন পিন্ধি মোৰ পাই